হেল্ল' অঁ কেনেকুৱা হয় হয় ভাল নে তোমাৰ অঁ অঁ তাকে এই ব্যস্ততা মাজতে থাকোঁ যে ফোন কৰিছিলোঁ এদিনাখন এদিন তাৰপাছত এনেকেই আ অঁ ভালনে তোমাৰ অঁ ভালে আছোঁ অঁ ঘৰতে আছোঁ

বিহু বজাৰ কৰা নাই হোৱা দেই তাকে ধেৰ বজাৰবোৰ অফাৰ দি আছে বাৰু আহিবাচোন দুজনী একেলগে কৰিম কৰিলা নেকি অঁ আমাৰ ইয়াত অফাৰ দি আছে আহিবা দেই

অঁ অঁ অঁ অঁ ব'লা কাইলৈ যাওঁ নহ'লে পাৰিবা

অঁ অঁ আহা আকৌ দুজনীয়ে নাই কৰা নহয় বহুদিন হ'ল বজাৰ কৰোঁগৈ বিহুতে দে অঁ অঁ বাকী ভাল ন চবৰে অঁ অঁ হেৰি কাইলৈ আহিবা তেতিয়াহ'লে দুইগৰাকী একেলগে বিহু বজাৰ কৰিম দেই হ'ব